মই উশাহ নিশাহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা ইয়াক উন্নত কৰিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰতি দিনে মই নহ'লেও অতি কমেও আধা ঘণ্টা সময় প্ৰাণায়াম আৰু অলম বিলম কৰোঁ প্ৰাণায়াম অলম বিলম কৰা প্ৰাণায়ম কৰিলে বা অলম বিলম কৰিলে যিটো আমাৰ শ্বাস প্ৰশ্বাসৰ যিটো আমাৰ হেৰি হয় চিষ্টেম সেই চিষ্টেমটো উন্নত হয় আৰু বুকুৰ আমাৰ হাৰ্টৰ যিটো বা হৃদপিণ্ডৰ যি আমাৰ ধপ্ধপনি সেই ধপ্ধপনিটো নোহোৱা হয় আৰু তাৰফলত আমাৰ গান গাওঁতে আমাৰ যি উশাহ উশাহৰ আমাৰ হেৰি হয় চুটি হৈ অহা কিছুমান আমাৰ টানিবলগীয়া হয় সুৰ টানিবলগীয়া হয় হেই সুৰ টানি ধৰি ৰাখিবলৈ অকণমান অসুবিধা হয় আৰু এই অলম বিলম বা প্ৰাণায়াম কৰিলে এই উশাহটো আমি বহুত সময় আমি ধৰি ৰাখিব পাৰোঁ তাৰ উপৰি যিটো আমি টি ভিৰ যোগেদিও আমি টি ভিত কিছুমান বহুতখিনি হেৰিত এক্সাৰ্চাইজৰ বা শাৰীৰিক স্বাস্থ্যৰ উন্নত কাৰণে যিবিলাক ৰাতিপুৱা পুৱা হেৰি এটা প্ৰগ্ৰেম দিয়ে শৰীৰ চৰ্চাৰ ওপৰত সেই শৰীৰ চৰ্চাৰ সেইবিলাকো মই চাই প্ৰায় সেইখিনি মই এইখিনি মই অলপ চাব সময় সেইখিনিক লৈ মই চাবলৈ বিচাৰোঁ আৰু সেইখিনিৰপৰা মই যথেষ্টই উপকৃত হৈছোঁ কাৰণ মই উশাহটো অন্তত মই দীঘলকৈ বহু সময় মই যেতিয়া মই উশাহটো দীঘলকৈ মই টানো দীঘলকৈ টানি আৰু লাহে লাহে নিশ্বাসটো এৰি দিওঁ সেই তেতিয়া মই তেনেকৈয়ে কৰি কৰি মই উশাহ দীঘলকৈ ৰাখি উশাহ দীঘলীয়া সময়লৈকে মই ল'ব পৰা বা বহুত সময় নিশাহ বন্ধ কৰিও আমি হেৰি কৰিব পাৰোঁ উশাহৰ শ্বাস প্ৰশ্বাসৰ সেইটো নিয়ন্ত্ৰণ কৰি তাক উন্নত কৰিব পাৰোঁ গান গোৱা ক্ষেত্ৰত বিশেষকৈ মই নালাগে বা আন কোনোবা গায়ক গায়িকাই হওক এই অনুশীলনবিলাক সদায় কৰাটো প্ৰয়োজন নহ'লে কিয়নো ৰিৱাজ কৰি থকাৰ সময়ত বা যেতিয়া গান গাই থকা সময়ত যেতিয়া সুৰ দীঘলীয়াকৈ টানিবলগীয়া হয় সেই তেতিয়া আমাৰ উশাহ তেতিয়া আমাৰ ল'ব নোৱাৰি চুটি হৈ আহে তেতিয়া বেসুৰা হৈ পৰে সেইকাৰণে যিমান দূৰ পৰা যায় বা যিমানখিনি আমি চেষ্টা কৰিব পাৰিব লাগে ইমানখিনি আমি কৰিব লাগে বিশেষকৈ অলম বিলম আৰু প্ৰাণায়ামৰ যোগেদি এইখিনিয়ে আমাৰ বহুতখিনি আমাৰ নিজৰ শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰত এইখিনি আমি নিজৰ কৰিলে আমাৰ বহুতখিনি শৰীৰ নিজৰ শৰীৰৰ কাৰণেটো উপকাৰ প্লাছ আমাৰ এই গান গোৱাৰ ক্ষেত্ৰত বা গায়ক গায়িকাসকলৰ ক্ষেত্ৰতো এইখিনি উপকৃত হ'ব বুলি মই ভাবোঁ